মই যিবিলাক কাপোৰ চিলাওঁ যেনে ধৰা তোমাৰ ব্লাউজ এটাকে চিলোৱা এই চাদৰ এখনকে দহি বাতি দিয়া আৰু সৰু ল'ৰা ছোৱালী ফ্ৰক চিলোৱা এই ধৰা কুৰ্তা চিলোৱা এই বোলে কাৰোবাক কুৰ্তা ছেট এযোৰ বনাই দিব লাগে তেনেকুৱা ছেট এযোৰ বনাই দিওঁ বনাই দিবলৈ ক'লে দহি চহি বাতি কৰি মেখেলাও চিলাই কিছুমান যোৰকৈ কাপোৰ আহে তাত ডিজাইন কৰি দিব লগা হয় তেনেকৈও ডিজাইন কৰি দিওঁ কিছুমান এনেকুৱাও অৰ্ডাৰ আহে এই কাপোৰযোৰ বোলে ফেব্ৰিক কৰি দিব লাগে তেনেকৈ ফেব্ৰিকো কৰি দিওঁ মানুহবোৰেতো কয় আৰু ভাল বুলি কামবোৰ সকলোৱে কিছুমান এনেকুৱাও মানুহ থাকে মোৰ কামবোৰ ভালো পায় তেনেকৈ ভালপাওঁ বুলি ক'লে মোৰো এটা আগ্ৰহ আহে তেনেকৈ ধৰা সৰু ল'ৰা ছোৱালীবোৰ আজিকালি সৰু ল'ৰা ছোৱালীয়ে কি ধুনীয়া ধুনীয়া ফ্ৰক পিন্ধে দেখিবলৈও ভাল লাগে তেনেকৈ মই ডিজাইন ডিজাইন দি ফ্ৰক চিলাই দিওঁ এই ধৰা কেতিয়াবা কুৰ্তা চিলাই দিওঁ